অঁ এইটো লখিমপুৰৰ গামখাৰু কাপোৰৰ দোকান হয়নে আপোনালোকৰ নাম্বাৰটো নাম্বাৰটো মই আপোনাৰ এই নাম্বাৰটো মই ফেচবুকৰ পৰা কালেক্ট কৰিছিলোঁ অঁ আপোনালোকৰ তাত বহুত সুন্দৰ সুন্দৰ কাপোৰৰ কালেকশ্যন আছে বুলি মই বেলেগৰ মুখৰ পৰা শুনিছোঁ কেনেকুৱা ধৰণৰ আপোনালোকৰ তাত মোৰ মানে দাদাৰ বিয়া আছে দাদাৰ বিয়াৰ অলপ কাপোৰ লাগিছিলে কইনা কইনাক পিন্ধোৱা মেইন ছিটযোৰ আপোনালোকৰ তাত কিমানৰ পৰা ষ্টাৰ্ট হয় মোক ছিম্পুলপ হ'লে হয় বাৰু মাজে মাজে বুটা থকা আৰু সৰু সৰু ফুলৰ

আপোনালোকে কিবা অফাৰ চফাৰ নিদিয়ে নেকি ঠিক আছে হ'ব দিয়ক মই আপোনাকৰ তাত গ'লে বাৰু মই আপোনাক আগতীয়াকৈ কনটেক্ট কৰিম ঠিক আছে হ'ব দিয়ক